লখিমপুৰ জিলাত উদযাপন কৰা মূল ধৰ্মীয় উৎসৱ হৈছে বৰসভা বৰসভাত গাঁৱৰ সকলো ৰাইজে ৰাতিপুৱাই চাকি বন্তি জ্ৱলাই সেৱা কৰে আৰু তাৰপাছত নাম প্ৰসংগ কৰে তাৰ পাছত বুট মাহ বিতৰণ হয় গাঁৱৰ ৰাইজে বৰসভাৰ দিনা সেৱা কৰি গাঁওখনৰ অপায় অমংগল দূৰ হ'বৰ বাবে প্ৰাৰ্থনা জনায় আৰু গাঁৱৰ সকলো ৰাইজৰ সহযোগত ৰাতিলৈ ভাওনা অনুষ্ঠিত কৰা হয় ভাওনাত গাঁৱৰ সৰু ডাঙৰ সকলো যুৱক যুৱতীয়ে ভাওনাত অভিনয় কৰে আৰু লখিমপুৰ জিলাৰ আঞ্চলিক উৎসৱ হৈছে বিহু বহাগ মাহৰ শেষত প্ৰায়বোৰ গাঁৱতে বিহুমেলা অনুষ্ঠিত কৰা হয় বিহুমেলাত বহুতো নাচনীয়ে সৰু বিহুৱতী বৰ বিহুৱতী নাচে আৰু সেই বিহুত নাচবোৰ মই উপভোগ কৰোঁ নাচনীয়ে ঢোলৰ চেৱে চেৱে বৰ সুন্দৰকৈ নাচে আমাৰ লখিমপুৰ জিলাত অনুষ্ঠিত কৰা আৰু আঞ্চলিক উৎসৱ হৈছে ফাকুৱা ফাকুৱাত লগৰ সমনীয়াই লগৰ সমনীয়াবোৰক মুখত ৰং সানে যাতে জীৱনৰ ৰঙো সেই ফাকুৱাৰ ৰঙৰ দৰেই উজ্জ্ৱল হৈ থাকে আৰু এনে এনেদৰেই গোটেই জীৱন যেন ৰঙীন হৈ পৰে তাৰ বাবে সকলোৱে ইটোৱে সিটোক ৰং ঘঁহি আমোদ লাভ কৰে